পুৰণি ফটো কিছুমান আমাৰ ঘৰতো সংগ্ৰীহিত হৈ আছে যেনিবা আমাৰ আগৰদিনৰ ককা আইতাহঁতৰ মাহঁতৰ ফটো আগৰ দিনৰ ফটোবোৰ ব্লেক এণ্ড হোৱাইট চব ফটো ব্লেক এণ্ড হোৱাইট এতিয়াহে কালাৰিং ফটো হ'ল আগৰ দিনৰ ফটোবোৰ মানে পেপাৰখনো ডাঠ থাকে ব্লেক এণ্ড হোৱাইট যদিও পেপাৰখন ডাঠ এতিয়াৰ ফটোবোৰ মানে পেপাৰখন কালাৰিং যদিও পেপাৰখন একদম পাতল আগৰ দিনৰ ফটোখন মানে কি দেখিলে মানে আগৰ দিন দিনৰ কেমেৰাবোৰ কেনেকুৱা আছিলে কি কথা এইবোৰ মানে অনুভৱ কৰিব পাৰি এতিয়াতো কি এতিয়াতো ফটোবোৰ মোবাইল হাতে হাতে মোবাইল হ'ল মোবাইলতে পটককৈ ৰাস্তাতে ফটো এখন তুলিব আহি গৈ থাকোতে বা আহি থাকোতে ফটো এখন মাৰিব পাৰি ফটোবোৰ মানে কি আগৰ দিনত যোনবোৰ ব্লেক এণ্ড হোৱাইট ফটো আছিলে এতিয়া যোনটো কালাৰিং ফটো একেবাৰে পৃথক মানে দুইটা বস্তু কালাৰিং ফটো আৰু ব্লেক এণ্ড হোৱাইট ফটোখন এতিয়া যোনবোৰ আমাৰ এতিয়া পিছৰ জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবোৰে এতিয়া কালাৰিং ফটোখন আৰু ব্লেক এণ্ড হোৱাইট ফটোখন দুইখন যদি দি দিয়ে ব্লেক এণ্ড হোৱাইট ফটোখন সিহঁতি মানে এখন ফটোৱেইনে এনেকৈ সুধিব মানে ব্লেক এণ্ড হোৱাইট ফটোখন হেতি মানে এখন ফ আগৰ দিনৰ ফটো বুলি ক'লে সেইখন হাঁহিব এতিয়া যোনখন এতিয়া কালাৰিং ফটোখন দেখি পেলাই এতিয়া আগৰ দিনত ব্লেক এণ্ড হোৱাইট ফটো এখন চালে মানে আগৰ দিনটো দিন দিনটো মানে আমাৰ ককা আইতহঁতৰ কেনেকুৱা আছিলে আগৰ দিনত ককা আইতাহঁতি কোৱামতে মানে আগৰ দিনত যদি এখন ফটো মাৰিবলৈ গ'লে গোটে লাইন পাতিব লাগে দিনটো লগে লাইন পাতিবলগীয়া হয় এখন ফটো মাৰিবলৈকে ফটোখনৰ কোৱালিটিটো ব্লেক এণ্ড হোৱাইট হয় যদিও মানে সেইখনেই ককা আইতাহঁতে খুব ভাল পাইছিলে মানে নিজৰ মানে ফটো নিজৰ নিজৰ ফটোখন বুলিবলৈ দেখি নিজে দেখি পায় সেইখনে মানে খুব ভাল বোলে আইতাহঁতে ভাল পায় মানে আইতাহঁতে ফটোখন পুৰণি ফটোবোৰ বেছি আৱেগিক মানে দেখি মানে এতিয়া যদি আগৰ দিনৰ ফটো এখন যদি আইতাহঁতে ককাহঁতে কেনেবাকৈ দেখি পায় মানে বেছি আৱেগিক হৈ পৰে মানে মই এনেকৈ আছিলো আগতে আমাৰ ঘৰটো আগতে এনেকুৱা আছিলে মানে আগৰ দিনৰ পুৰণি কথাবোৰ আইতাহঁতে ফটোখন দেখিলে মানে খুব কয় মানে শুনিয়ে ভাল লাগে ফটোবোৰ আইতাই যেতিয়া এইবোৰ কথা কয়